মোৰ বাবে এটা আদৰ্শ অংকন পৰিৱেশ হ'ব এনে এটা স্থান যিয়ে গঠন আৰু স্বাধীনতা দুয়োটাকে প্ৰদান কৰে এটা পৰিৱেশ যিয়ে মোৰ কল্পনাশক্তিক বিচৰণ কৰিবলৈ দিয়াৰ লগতে মনোযোগক লালন পালন কৰে ভালকৈ পোহৰাই ৰখা নিস্তব্ধ কথা এটা হ'ব হয়তো ডাঙৰ ডাঙৰ খিৰিকিৰে কোমল প্ৰাকৃতিক পোহৰ সোমাব পৰাকৈ শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰাকৃতিক পোহৰে উষ্ণতা আৰু স্পষ্টতা আনিব কিন্তু মই যেতিয়া মিহি সবিশেষত মনোনিৱেশ কৰিব লাগিব তেতিয়াৰ বাবে এডজাষ্টেবল টাছ লাইটিঙো অন্তৰ্ভুক্ত কৰিম যাতে মোৰ চকুুৱে টান নাপায় এটা আৰামদায়ক চকী আৰু এখন মজবুত ডেস্ক কোঠাটোৰ কেন্দ্ৰীয় উপাদান পৰিৱেশটোক আমন্ত্ৰণজনক অনুভৱ কৰাব যদিও কাৰ্যক্ৰম চকীখন এৰগনমিকভাৱে ডিজাইন কৰা হ'ব যাতে মই অস্বস্তি নোহোৱাকৈ দীৰ্ঘ সময়ে বহিব পাৰোঁ আনহাতে ডেস্কখন মোৰ সকলো সঁজুলি ৰাখিব পৰাকৈ বিশাল হ'ব কিন্তু আগু ছালীৰ পৰা হাত সাৰিবলৈ সংকঠিত হ'ব মই বিচাৰিম মোৰ কৰ্মক্ষেত্ৰখন ন্যূনতম হওক কিন্তু প্ৰেৰণা জগাই তোলা চিন্তাশিল স্পৰ্শৰ সৈতে হওক ডেস্কখন পেঞ্চিল কলম আৰু মাৰ্কাৰৰ নিৰ্বাচিত সৈতে সজাই থোৱা হ'ব পৰিপাতিকৈ পাত্ৰ বা ড্ৰয়াৰত ৰখা হ'ব যাতে মই যিকোনো সঁজুলিৰ প্ৰয়োজন সহজে লাভ কৰিব পাৰোঁ কেইখনমান স্কেটছ বুক বিয়পি পৰিব প্ৰত্যেকেই সৃষ্টিশীল অন্বেষণৰ এটা বেলেগ প্ৰকল্প বা পৰ্যায়ক প্ৰতিনিধিত্ব কৰিব যাৰ ফলত মই ধাৰণাবোৰৰ মাজত মুক্তভাৱে চলাচল কৰিব পাৰিম টেবলেট বা ষ্টাইলাছৰ দৰে ডিজিটেল অংকন সঁজুলিবোৰ ওচৰত থাকিব পৰিৱেশৰ সৈতে নিৰবিচিন্নভাৱে সংযুক্ত হ'ব যেতিয়া মই ডিজিটেল মাধ্যমৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰিব বিচাৰোঁ তেতিয়াৰ বাবে সাজু হ'ব ডেস্কৰ ওপৰত মই কেইটামান শিল্পকৰ্ম ওলমাই দিম মোৰ আৰু মোক অনুপ্ৰাণিত কৰা আন দুয়োটা এই শিল্পকৰ্ম যিয়ে নতুন ধাৰণাক উৎসাহিত কৰাৰ লগতে মোৰ নিজৰ অংকনবোৰ সময়ৰ লগে লগে কেনেকৈ বিকশিত হৈছে সেয়া দেখিলে এক সাফল্যৰ অনুভূতিও প্ৰদান কৰে কেইটামান সৰু সৰু ট্ৰে'ত ভৰুৱা গছ গছনিয়ে কোঠটোলৈ জীৱন আৰু ৰং আনিব ইহঁতৰ উপস্থিতিয়ে শান্ত আৰু মাটিত লগাব কোঠটোৰ বিন্যাসৰ ক্ষেত্ৰত আদৰ্শ পৰিৱেশে মোৰ মনটোক বিচৰণ কৰিবলৈ মুকলি ক মুকলি ঠাই দিব বেছি বৃস বিস্তৃত বা বেছি টান অনুভৱ নকৰাকৈ কোঠাটো প্ৰবাহৰ বাবে ডিজাইন কৰা হ'ব যাতে মাত্ৰ যথেষ্ট দৃশ্যগত উদ্দীপনা থাকিব ইয়াক বীজাণুমুক বীজাণুমুক্ত অনুভৱ কৰাব নোৱাৰে যাতে তথাপিও যথেষ্ট সৰলতাৰে যাতে মনোযোগক উৎসাহিত কৰিব পাৰে শৃংখলাৰ ভাৱ এটা থাকিব হাতৰ মুঠিত থকা সঁজুলি কিন্তু আপলোত নহয় বিক্ষিপ্ততাৰ পৰা হাত সাৰিবলৈ যি সকলো নিজৰ ঠাইত কিন্তু বিশ্রণ বিশৃংখলতাৰ বাবেও ঠাই থাকিব এটা চুক বা ড্ৰয়াৰ য'ত বিচাৰ বিবেচনা অবিহনে ধাৰণাবোৰ একেলগে পেলাব পৰা যাব সকলো নিখুঁটভাৱে সংঘটিত হোৱাৰ পিছত সকলো নিখুঁটভাৱে সংগঠিত হোৱাৰ প্ৰয়োজন নোহোৱাকৈ স্বতঃস্ফূৰ্ততা আৰু অন্বেষণক উৎসাহিত কৰিব পৰা যাব অনুশাসন আৰু তৰলতা দুয়োটাকে সমৰ্থন কৰা পৰিৱেশত সৃষ্টিশীলতাই লাভৱান হয় মই স্থানটো নিস্তব্ধ কৰি ৰাখিম কিন্তু বেছি নিস্তব্ধ নহয় কোমল পটভূমিৰ শব্দই যেনে বাদ্যযন্ত্ৰ সংগীত বা প্ৰকৃতিৰ কোমল গুণগুণনিয়ে মোৰ মনটো পৰিষ্কাৰ কৰাত সহায় কৰিব আৰু মনোনিৱেশ কৰাত সহজ কৰি তুলিব আদৰ্শ পৰিৱেশে প্ৰয়োজনৰ সময়ত বিৰতিৰ সুবিধাও দিব হয়তো আৰামদায়ক চকী এখন থকা সৰু ঠাই য'ত মই ডেস্কৰ পৰা আঁতৰি আহি চিন্তা বা জিৰণি ল ল'ব পাৰিম যাৰ ফলত মোৰ মনটোৱে এতিয়ালৈকে কৰা কামবোৰ শোষণ কৰিবলৈ সময় পাব সৃষ্টিশীলতাৰ সূচনা প্ৰায়ে তেতিয়াই হয় যেতিয়া মনটো কঠিন চিন্তাৰ দ্বাৰা বান্ধ খাই নাথাকে নিশ্চিন্ত হৈ থাকে আৰু শান্ত অসম পৰিৱেশে সেই আহা মুহূৰ্তবোৰৰ বাবে ঠাই দিয়ে এই পৰিৱেশত মই আৰাম আৰু প্ৰেৰণা অনুভৱ কৰিম ই হ'ব এনে এটা স্থান য'ত মোৰ অন্তৰ জগত আৰু বাজ্যিক জগতখনৰ মাজৰ সীমাৰেখাবোৰ ম্লান হৈ পৰিব মোৰ সৃষ্টিশীলতাক মুক্তভাৱে লৈ যাবলৈ অনুমতি দিব বিক্ষিপ্ততাৰ পৰা নিষিদ্ধভাৱে তথাপিও সংগঠন আৰু শান্তিৰ অনুভূতিৰ দ্বাৰা সমৰ্থিত এই পৰিৱেশতে মই আটাইতকৈ বেছি ঘৰুৱা অনুভৱ কৰিম সৃষ্টিৰ প্ৰক্ৰিয়াত সম্পূৰ্ণৰূপে নিমগ্ন হৈ আনন্দ আৰু উদ্দেশ্যৰে ধাৰণাবোৰক জীৱন্ত কৰি তুলিম